জীৱ জন্তুৰ যিবিলাক ধৰ বেমাৰ হয় সেই বেমাৰটো আমি নিজে মানে চাই ল'ব লাগিব যিটো বেমাৰ হয় সেই বেমাৰটো মানে কোনজন ডক্তৰক মাতিলে কি এনেকৈ ভাল হয় ডক্তৰৰ পৰামৰ্শ লৈ পেলাই আমি ডক্তৰৰ চিকিৎসা কৰিব লাগিব তাৰপিছত বেজী আৰু মানে ডক্টৰৰ চিকিৎসা কৰি যিটো দৰৱ দিয়ে সেইটো দৰৱ আনিতো খোৱাবই লাগিব তাৰপিছত বেজী দিছে বেজীও দিয়ে বেজীটোও দিয়া দিয়ে তাৰপিছত বেজিটো দিয়াৰ পিছত দৰৱ দিয়ে দৰৱেই মানে হেৰি কৰে মানে তেতিয়া ভাল হয় আৰু জীৱ জন্তু তেতিয়া আমি ভাল হোৱাৰ সম্ভাৱনা দেখোঁ আৰু তেতিয়াহে মনটো ভাল লাগে আৰু জীৱ জন্তুটোৰ গা বেয়া হৈ থাকিলে কেনেকুৱা বেয়া লাগে আৰু ডক্তৰৰ পৰামৰ্শ কৰিলেহে ভাল হয় দৰৱ ছৰব আনি আৰু খুৱাই মেলি দুই তিনিদিন চাৰিদিনৰ পিছতে ভালটো দেখোঁ আৰু আৰু তাতকৈ মানে কিনো কৰিম আৰু এতিয়া কৰিবলৈ নাই আৰু তেনেকৈয়ে কৰোঁ আৰু ডক্টৰৰ পৰামৰ্শ কৰোঁ কৰিব লগাতেই পৰে আৰু তেনেকুৱাই উপায় নাই আৰু তেনেকুৱাই হয়